আমাৰ বিভিন্ন উপাধিসমূহ হৈছে শইকীয়া বৰা ওজা হাজৰিকা বৰুৱা মুদৈ ৰাজখোৱা ভৰালী দাস পেগু দলে মহন্ত গোস্বামী শৰ্মা ফুকন বৰঠাকুৰ গগৈ বুঢ়াগোহাঁই বৰগোঁহাই এনেধৰণৰ